এই অঞ্চলত পানীৰ সাধাৰণ উৎসসমূহ হৈছে কুঁৱাৰ টিউবেল হেণ্ড পাম্প আদি গাঁৱৰ মানুহৰ কুঁৱা হেণ্ড পাম্প টিউবেল ব্যৱহাৰ কৰা হয় পুখুৰী আৰু নৈ পানী আজিকালি মানুহে ব্যৱহাৰ কৰা নহয় খোৱাৰ বাবে পানী বিশুদ্ধ কৰা পদক্ষেপসমূহ হৈছে এনেধৰণৰ পানী গৰম কৰি ঠাণ্ডা কৰিও পানী বিশুদ্ধ কৰি কৰিব পাৰি পানীত ব্লিচিং পাউদাৰ মিহলাই পানী বিশুদ্ধ কৰা যায় পানীত ছাই মিহলাই ফিল্টাৰ কৰি খোৱা হয় কোনো লোকে ঘৰতেই নিজে প্ৰস্তুত কৰি তোলা ফিল্টাৰ যেনেকৈ শিল বালি ইটা এনেকুৱা নানা সামগ্ৰী মিহলাই ঘৰতে ফিল্টাৰ বনাই পানী বিশুদ্ধ কৰি তোলা হয়